হেল্ল' হয় আচ্ছা আচ্ছা কওঁকছোন কি জানিব বিচাৰিছিলে আচ্ছা অসমৰ মানে

অঁ আচ্ছা

আচ্ছা আচ্ছা হা হা আচ্ছা আচ্ছা অসমততো এনেই এতিয়া ৱেডাৰটো হে মানে এটা বেলেন্সতে থাকে বাৰু কিন্তু বৰ্তমানটো গৰম পৰি গৈছে অকমান এইবাৰ আৰ্লি গৰমেই পৰিল ক'ব পাৰি আৰু ইয়াৰ ৱেডাৰটো আপুনি দিল্লীৰ নিচিনা দিল্লীত যেনেকুৱা আপুনি নাঘামে বেছি মানে টেম্প্ৰেচাৰটো বহুত বেছি হাই হৈ যায় কিন্তু ইয়াত আপুনি অকণমান অপ'জিট পাব মানে হিউমিডিটিটো বেছি পাব ইয়াত আপুনি খুব বেছি ঘামিব আৰু ইয়াতে কিন্তু সেইটো ড্ৰাই টেম্প্ৰেচাৰ এটা বহুত বেছি হাই ফীফটীলৈকে টেম্প্ৰেচাৰ নাযায় কিন্তু আজিকালিটো আৰু চবতে টেম্প্ৰেচাৰ হাইয়ে হৈ গৈছে কিন্তু আপুনি অকণমান দিল্লীতকৈ ডিফাৰেণ্ট পাব আৰু ইয়াত এটা কি হয় আপোনাৰ দুদিন গৰম দুদিন যদি বহুত বেছি গৰম হয় তেতিয়া আপুনি থাৰ্ড ডেত মানে আপুনি বৰষুণ মানে অকণমান কিবা এটা কুলিং ইফেক্ট পাবই আৰু সেইটো ছিঅ'ৰ গতিকে এতিয়া মইটো মই ৰীকমেণ্ড মই পাৰ্চনেলী ৰীকমেণ্ড নকৰোঁ এতিয়া আপুনি আহক বুলি আপুনি অক্টোবৰ নৱেম্বৰ ডিচেম্বৰত ভিজিট কৰিব পাৰে সেইখিনি বেছি ভাল সময় হ'ব তাৰমানে তেতিয়া না গৰম না ঠাণ্ডা হ'ব তেতিয়া আৰু তেতিয়া আৰু জানুৱাৰী ফেব্ৰুৱাৰী অকণমান ঠাণ্ডা পৰিব কিন্তু ভাল পাব ফুৰি ভাল পাব বা থাকি ভাল পাব সেইখিনি সময়ত গৰমৰ সময়খিনি মে' টু আগষ্ট ছেপ্টেম্বৰ নহাই ভাল আৰু ফুৰিব লগা জেগা গুৱাহাটীতটো ধেৰ আছে ধেৰ আছে আৰু আপুনি বাকী অসমত আৰু যিমানবোৰ মানে শিৱসাগৰ হৈ গ'ল কিবা হৈ গ'ল এনেকৈ যাব পাৰিব আচ্ছা এতিয়া গুৱাহাটীত মেইনলী আপুনি যদি গুৱাহাটী চিটী আহিব বিচাৰিছে তেতিয়া তেতিয়া গুৱাহাটীটো আছে মেইনলী আমাৰ যিটো ফাৰ্ষ্ট মই ৰীকমেণ্ড কৰোঁ আপুনি প্ৰথম আহি পেলাই কামাখ্যাত গুছি যাওঁক এবাৰ মানে ভালকে সেৱা কৰি লওক তাৰপাছত কামাখ্যা টেম্পল গুছি যাওঁক তাৰ পাছত বহুত বেছি কিছুমান চাব লগা আছে আৰু ইয়াতে নতুনকে বহুত বহুত কেইখন পাৰ্ক এণ্ড অল কিবা কিবি খোলা হৈছে তাৰ পিছত টেম্পলছো বহুত বেছি আছে আছে আৰু কিবা কিবি গতিকে চাব পাৰিব ঠিক আছে হয় কিবা প্ৰৱ্লেম হ'লে আৰু জনাব আৰু মই ঠিক আছে